হেল্ল' ছাৰ অঁ এইখন কলিতা ৰেষ্টুৰেণ্ট হয়নে অঁ মই গণেশগুৰিৰ ফালৰ পৰা কৈছিলোঁ মানে মোক কেইটামান আইটেম লাগিছিলে অলপমান বেছিকেই লাগিছিলে বাৰু মানে ধৰি লওক ষ্টাৰ্টাৰত আপোনাৰ কি কি আইটেম হ'ব অঁ ক্ৰিস্পী কৰ্ণটো হ'ব ন সেইটো আপুনি এটা কাম কৰিব আপুনি ছয় প্লেট দি দিব অঁ তাৰ পিছত আপুনি মেইন কৰ্ছৰ আপোনাৰ কি হ'ব মেইন কৰ্ছৰ

এটা কাম কৰিব আপুনি ৰাইচৰ আপুনি ৰাইচ চাৰি প্লেট দি দিব ৰাইচ চাৰি প্লেটছৰ লগতে আপুনি দালি কি আছিলে ছটা ল'লে হ'ব ন দহজন মানুহৰ কাৰণে দহ বাৰজন মানুহৰ কাৰণে

হয় হয় অঁ তেতিয়াহ'লে আপুনি অলপ দুটা বেছিকৈ দি দিব আৰু আঠটা আঠটা দি দিব অঁ অঁ তাৰ লগতে আপোনাৰ মানে চব্জী কেনেধৰণৰ হ'ব অঁ মিক্স চব্জী হ'ব ন অঁ মিক্স চব্জী এটা কাম কৰিব আপুনি সাতটা দি দিব আৰু আপুনি চিকেন বাটাৰ মাছালা আপুনি এটা কাম কৰিব আপুনি দহটা দি দিব আৰু পনীৰৰ আইটেম কি কি হ'ব

হয় হয় অঁ পনীৰৰ আইটেমটো অলপ দিগদাৰ হ'ব ন তেনে তেতিয়াহ'লে আপুনি ফিছৰ ফিছৰ যিকোনো এটা আইটেম দি দিব আপুনি দহ পিছ হোৱাকে হয় আৰু আপুনি চালাদটো অলপ দহজনমানৰ হোৱাকৈ দি দিব চালাদ চালাদটো হয় এইখিনিয়ে আইটেম অঁ অঁ এতিয়া আপুনি ট'টেল এমাউণ্টটো ক'বচোন বিলৰ অঁ টু থাউজেণ্ড ফাইফ হান্দ্ৰেড ন অঁ মানে কিমান টাইম লাগিব বনাওঁতে অঁ অঁ অলপমান জল্ডি কৰিব পাৰিব নেকি মানে অলপমান আৰজেণেই মানে গেষ্ট আহিছে ঘৰত হয় হয় বাৰু আপুনি যি যিমান সোনকালে পাৰে দি দিব আৰু অলপমান ৰেহাই হ'ব নেকি এনেওতো আপোনালোকৰ দেইলী কাষ্টমাৰে হয় আৰু এনেও অলপমান এতিয়া দিচকাউণ্ট চিচকাউন্ট চলিয়েই থাকে অঁ অঁ হ'ব আপুনি অলপ কমাই দিলেই হ'ল আৰু মিলাই দিব হয় আপুনি এটা কল কৰি দিব এইটো নাম্বাৰতে আপোনাৰ হ'লে মই বাৰু লৈ আহিমগৈ অ'কে অ'কে অ'কে